হেল্ল' ছাৰ মই পাৰ্চেল এটা অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা তাকে ফটো ফ্ৰেম দুটা দিছিলোঁ অৰ্ডাৰ তাৰপিছত কিন্তু এড্ৰেছটো মই অলপ ভুলকৈ দিলোঁ তাকে এতিয়া মই এড্ৰেছটো চেঞ্জ কৰিব বিচাৰিছোঁ কালিৰ পৰা চেঞ্জ কৰিব পৰা নাই তাকে সেইবাবে মই অৰ্ অৰ্ডাৰটো কেঞ্চেল কৰিলোঁ তাকে এতিয়া মই পে'মেণ্টটো অনলাইন মোডত কৰিছিলোঁ আপুনি পে'মেণ্টটো মই যিহেতু মই পে'টিএম ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ অনলাইন পে'মেণ্ট কৰিছিলোঁ আপুনি পে'মেণ্টটো তাতে দি দিলেই হ'ব মোক ৰিফাণ্ড কৰি হয় ঠিক আছে থেংক ইউ